বিয়া আৰু ডাঙৰ অনুষ্ঠানত আমাৰ ইয়াত যিহেতু পানী সকলোতে অনুষ্ঠানবোৰত প্ৰয়োজন হ'বই হয়ে সেইকাৰণে আমাৰ ইয়াত পানীটো বিশেষকৈ কি হয় যদি সেই ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰত পানী প্ৰয়োজন হয় তেতিয়া আমি কি কৰো আমাৰ অঞ্চলৰ ওচৰতে থকা জলসিঞ্চল ব্যৱস্থাত আমি আগতীয়াকৈ মানে দৰ্খাস্ত দিওঁ যে ইমান তাৰিখে আমাক চাৰি হাজাৰ লিটাৰ বা পাঁচ হাজাৰ লিটাৰ পানীৰ প্ৰয়োজন হ'ব তেওঁলোকে ধৰি লওক তেনেকুৱা ব্যৱস্থা থ থকা তেওঁলোকে তেনেকৈ আমাক পানীটো যোগান ধৰে বা নহ'লেও আমাৰ ইয়াত কি হয় প্ৰত্যেক ঘৰতে দমকল আছে সেই দমকলত আমি মটৰ ইলেক্ট্রিক মটৰ ফিটিং কৰি তাৰপৰা মটৰৰ যোগেদি আমি পানীটো তাৰপৰা উলিওৱাৰ ব্যৱস্থা কৰো উলিয়াই আমি ফিল্টাৰ বনাই সেই ফিল্টাৰৰ যোগেদি পানীটো যোগান ধৰি আমাৰ বিশুদ্ধ পানী আমি আমাৰ অনুষ্ঠানসমূহত ব্যৱহাৰ কৰো আৰু বিভিন্ন আমাৰ ইয়াত পানী পানী কাৰক আছে ধৰি লোৱা আমাৰ কাষতে আমাৰ নদী থাকে নদী আছে বা আমাৰ এই অঞ্চলখিনি যিহেতু কোনো পাহাৰীয়া অঞ্চল বা ম মৰুভূমি অঞ্চল নহয় সেইকাৰণে আমাৰ ইয়াত পানীৰ অভাৱটো যথেষ্ট পৰিমাণে কম হয় আৰু আমি বিভিন্ন উৎসবৰ পৰা ইয়াত পানীটো আমি সংগ্ৰহ কৰিব পাৰো সেইকাৰণে আমাৰ ইয়াত ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰত পানী তেনেদৰে আমাৰ ইয়াত ব্যৱহাৰ কৰা হয় আৰু খুব মানে প্ৰব্লেমটো কম হয় অসুবিধা কম হয় পানী ব্যৱহাৰত আমাৰ ইয়াত বিভিন্ন অনুষ্ঠানবোৰৰ পৰা আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰলৈ আমি পানী পানী যোগান আঁচনিৰ যোগেদি হওক দমকলৰ যোগেদি হওক তেনেকৈ ধৰি লওক আমাৰ ইয়াত পানীখিনি আমি ব্যৱস্থা কৰি লওঁ